যেতিয়া আমি শিল্পকলা সংৰক্ষণ আৰু প্ৰদৰ্শনৰ কথা কওঁ এই ক্ষেত্ৰত সংগ্ৰাহালয় আৰু গেলেৰীয়ে বিশেষ ধৰণৰ ভূমিকা পালন কৰে কিয়নো আমি বিভিন্ন সময়ত বিভিন্ন চিত্ৰশিল্প বা সংগীত শিল্প বা অন্যান্য যিবোৰ শিল্পাকাৰ আছে তেওঁলোকৰ কি হয় যিবিলাক ৰাখি থ'বলগীয়া বস্তু হয় প্ৰিজাৰ্ভ কৰি থ'বলগীয়া বস্তু হয় সেইসমূহ আমি সংগ্ৰাহালয়ত থওঁ মিউজিয়ামত থওঁ বা গেলেৰীবিলাকত আমি থওঁ তেতিয়া কি হয় বস্তুটো সংৰক্ষণ হৈ থাকে যুগ যুগ ধৰি উঠি অহা প্ৰজন্মক আমি নতুনত্বৰ বিষয়ে আমিতো সকলো শিকাব পাৰিম কাৰণ ডে' টু ডে' লাইফত যিবোৰ ডেভেলপমেণ্ট হৈ আছে বা হ'বলগীয়া আছে সেইসমূহৰ বিষয়ে আমি তেওঁলোকক অৱগত কৰাব পাৰিম কিন্তু কি হয় প্ৰিজাৰ্ভেশ্যনটো হৈছে আগতে যিবিলাক মানুহবিলাকে কৰি থৈ যোৱা কাম আগৰ ব্যক্তিসকলে যিবিলাক আমাৰ বাবে কৰি থৈ গ'ল শিল্প জগতখনৰ উন্নতিৰ কাৰণে যিবিলাক কৰি থৈ গ'ল আৰ্টিষ্টবিলাকে ত' সেইসমূহ কি কৰিব লাগে আমি উঠি অহা প্ৰজন্মটোক কেনেকৈ দেখুৱাম ধৰক তেওঁক নিজৰ যিবোৰ আছিল অৱদান দিলে কিন্তু সেইসমূহ প্ৰিজাৰ্ভেশ্যন নকৰিলে আমি উঠি অহা প্ৰজন্মটো কেনেকৈ দেখুৱাম গতিকে এই ক্ষেত্ৰত আমি যেতিয়া নেকি সংগ্ৰাহালত সেইসমূহ সংৰক্ষণ কৰি ৰাখিম উঠি অহা প্ৰজন্মই সময়ত কি হ'ব আমি তেওঁলোকক দেখুৱাব পাৰিম যে এজন ব্যক্তিয়ে আগবঢ়োৱা অৱদানসমূহ এইসমূহ আছিল তেওঁৰ দ্বাৰা সৃষ্টি কৰা সম্পদৰাজিসমূহ এইবোৰ আছিল সংগ্ৰাহয়ত সেইবিলাক ৰাখি থ'লে কি হয় উঠি অহা প্ৰজন্মটোৰ সৈতে পৰিচয় কৰাই দিবৰ কাৰণে সুবিধা হয় তেওঁলোকে চিনি পায় আৰু ইয়াৰ দ্বাৰা শিল্প জগতখনত কেনেকুৱা হয় ধৰক আমাৰ বৰ্তমান চামটোত বা উঠি অহা প্ৰজন্মত বহুতো শিল্প হ'ব শিল্পী হ'ব পাৰে গতিকে তেওঁ যিটো নিজৰ শিল্পীৰাজি হ'ব তেওঁ অন্য শিল্পীৰাজীৰ সৈতেও আকৰ্ষণটো বেছি হ'ব গতিকে এই ক্ষেত্ৰত কি হয় আগৰ শিল্পীসকলে যিবিলাক কৰি থৈ গৈছে সেইসমূহ শিল্পজগতৰ অৱদান উল্লেখনীয় আছে বৰ্তমান তেওঁলোকে যিবোৰ কৰিব সেইসমূহো একেই হ'ব উল্লেখনীয় হ'ব কিন্তু যেতিয়া তেওঁলোকে আগৰসমূহৰ বিষয়ে নাজানিব কি কৰিছিল কেনেকৈ কৰিছিল তেনেহ'লে তেওঁলোক বৰ্তমানত কেনেকৈ তেওঁলোকে মানে আৰু ভাল কৰিব তেওঁলোকতকৈও এখোজ আগুৱাই যাব আগুৱাইতো যাব লাগিবই কিন্তু আগুৱাই যাবলৈ হ'লে অতীতত কৰি অহা কামবিলাকৰ বিষয়েও জানিব লাগিব গতিকে সেইসমূহ প্ৰিজাৰ্ভ কৰিব লাগিব আৰু এইসমূহত কি হয় গেলেৰী বা সংগ্ৰাহালয়বিলাকে ভূমিকা পালন কৰে এতিয়া আমি যদি ক'বলৈ যাওঁ ভূপেন হাজৰিকাৰ কথা আৰু মিউজিয়ামৰ কথা যদি কওঁ তেতিয়াহ'লে আমি গুৱাহাটীৰ কলাক্ষেত্ৰৰ কথা ধৰি লৈছোঁ গতিকে কি হয় ভূপেন হাজৰিকাক হয়টো বহুতে লগ নাই পোৱা নিজৰ জীৱনত এতিয়া মোৰ কথা যদি কওঁ ময়ে লগ নাই পোৱা বা উঠি অহা প্ৰজন্মই ভূপেন হাজৰিকাক চিনি নাপায় তেওঁৰ নাম শুনিছে তেওঁৰ সৈতে পৰিচিত নহয় কিন্তু তেখেতে যিবোৰ অৱদান আমাৰ বাবে আমাৰ সমাজখনৰ বাবে আগুৱাই থৈ গ'ল তেওঁ এজন শিল্পী আছিল তেওঁও অৱদান আগবঢ়াইছে সেইসমূহ কি কৰা হৈছে যিটো আমাৰ গুৱাহাটীত স্থিত এটা মিউজিয়াম আছে শংকৰদেৱ কলাক্ষেত্ৰ তাত তেওঁৰ সকলোবোৰ সম্পদ তাত প্ৰিজাৰ্ভ কৰি ৰখা হৈছে গতিকে সেই প্ৰিজাৰ্ভেশ্যনটো যদি নাথাকিল হয় সেইসমূহ যদি সংৰক্ষণ নকৰা হয় আমি বৰ্তমানৰ চামটোক আমি কেনেধৰণে আগুৱাই নিলোঁ হয় আমি কেনেকৈ পৰিচিত কৰালোঁ হয় যে এইজন ভূপেন হাজৰিকা আছিল তেওঁ আমাৰ সমাজখনলৈ আগবঢ়োৱা অৱদানসমূহ এনেধৰণৰ আছিল গতিকে এই প্ৰিজাৰ্ভেশ্যনটোৱে শিল্পজগতকো বহুতখিনি ক্ষেত্ৰত সহায় কৰিছে উঠি অহা প্ৰজন্মটোতো বহুত হ'ল শিল্পী থাকিব গতিকে সেই শিল্পীসকলে অন্য এজন শিল্পীক অন্য এজন তৰাক চিনিবলৈ হ'লে তেওঁলোকে তেওঁৰ সম্পদৰাজিসমূহৰ বিষয়ে জানিব লাগিব দেখিব লাগিব আজি ভূপেন হাজৰিকাৰ কাপোৰৰ পৰা লৈ তেওঁ গোৱা প্ৰতিটো গানৰ ৰেকৰ্ডিং প্ৰতিটো বস্তু সাঁচি ৰখা প্ৰিজাৰ্ভ কৰি ৰখা হৈছে গতিকে আমি দেখুৱাব পাৰোঁ যে এইটো সংগ্ৰাহয়ত গৈ যে এয়া আমাৰ অতুলনীয় অৱদান তেওঁ আমাৰ সমাজলৈ আগবঢ়াই থৈছে সেইবাবে মই ভাবোঁ যিটো আমাৰ এটা সংগ্ৰাহালয় আছে বা গেলেৰী আছে সেই শিল্প জগতখনক বহুত ধৰণেই প্ৰভাৱ পেলায় কাৰণ সেইসমূহত প্ৰিজাৰ্ভ কৰি থোৱা বস্তুটোৱে বৰ্তমান উঠি অহা প্ৰজন্মটোক মানে বহু ক্ষেত্ৰত প্ৰভাৱ পেলোৱা দেখা যায়